খেল এখনত সাধাৰণতে প্ৰতিযোগীসকলৰৰ ভিতৰত সফলতা আৰু বিফলতা দুটাই থাকে যিসকল সফল হৈছে সিহেঁতেতো সফলতাই পাইছেই কিন্তু যিসকলে বিফলতা পাইছে বা বিফল হৈছে খেল এখনত সিহঁতে কিন্তু নিজৰ মনোবলটো ভাঙি দিব নালাগে কাৰণ সেইখন হয়তো সিহঁতৰ প্ৰথম খেল হ'ব পাৰে কিন্তু পিছলৈ সেহঁতি সিহঁতে যাতে পিছৰ খেলখনত যাতে ভাল প্ৰদৰ্শনী দেখাব পাৰে তাৰকাৰণে সিহঁতে নিজৰ কঠোৰ পৰিশ্ৰম কৰিব পাৰিব লাগিব কঠোৰ পৰিশ্ৰম কৰিব লাগে যাৰ কাৰণে সিহঁতে যাতে পিছৰ খেলখনত অধিক জয়ী হৈ যায় অধিক ভালদৰে প্ৰদৰ্শনী দেখাই ভালদৰে জয় লাভ কৰিব পাৰে সেইকাৰণে প্ৰথম খেলখনত বিফলতা পাইছোঁ বুলিয়েই কোনো মানুহে বা কোনো ব্যক্তিয়ে নিজৰ খেলখন এৰি দিব নালাগে বিফল হৈছে মানে যে পিছত সিহঁতে নিজৰ কষ্টৰে নিজৰ অভিজ্ঞতাৰ দ্বাৰা অভিজ্ঞতাৰে হৈ পেনে অভিজ্ঞতা হৈ পেনে পিছৰ খেলবোৰত যাতে ভাল প্ৰদৰ্শনী দেখাব পাৰে তাৰকাৰণে সিহঁতে কষ্ট কৰিব লাগে আৰু সেই কাৰণেই তেনেদৰে বিফলতাই মানুহ এজনক মানে বেছি ভাল প্ৰদৰ্শনী কৰাত সহায় কৰে